বাইদেউ মই সুতালকুচিৰ পৰা কৈছিলোঁ ৰ'ব হেৰি এই আমাৰ বাইদেউ মানে বাইদেউৰ বিয়া আছে গতিকে আমাক অলপ কাপোৰ লাগিছিল আপোনালোকৰ তাত কি কি কাপোৰ আছেনো ধৰক মান ধৰা কাপোৰ আৰু যিমান খিনি আছে এতিয়া চাদৰ মেখেলা পৰা ছাৰ্ট তাৰ্টৰ কাপোৰ পৰা গোটেইখিনি লাগে আৰু একেলগে ল'ম বুলি ভাবিছিলোঁ অঁ পাটৰো লাগিব তাৰ পিছতে আৰু নৰ্মেল চাদৰ মেখেলাও লাগে আৰু কিমান মানৰ পৰা আছেনো ৰেঞ্জ আপোনালোকৰ তাতে মোক মানে ধৰক এই আপোনালোকৰ যিটো আপোনালোকৰ দহ হেজাৰ মানৰ আছে নে নাই দছ হেজাৰ যিটো কাপোৰ আছে কিমান মানকৈ দিব পাৰিব আপোনালোকে হলচেল আপুনি ধৰক পাটৰ কাপোৰ ল'ম পাঁচযোৰমান তাৰ পিছত আৰু নৰ্মেল চাদৰ মেখেলাও ল'ম এনেকৈ দহযোৰ বাৰ যোৰ আৰু ছাৰ্ট তাৰ্ট ল'ম গতিকে ধৰক সাত হেজাৰ টকাত পাৰিব নে আপোনালোকে যিটো দহ হেজাৰ কৈছে চেম্পুল পঠাব পাৰিব নেকি আপোনালোকে চেম্পুল যদি হোৱাতছ্আপত পঠাই দিয়ে আমি চাব পাৰোঁ আৰু বাকী চাদৰ মেখেলা কি কি চাদৰ মেখেলা আছে ঠিকে আছে দিয়ক মই সেই কৰিম আপোনাক জনাম যোনদিনা যাম গতিকে আপোনাৰ তাতে যাই দোকানত যাই কিনে আমি হেৰি কৰিম কথা পাতিম দক অলপ কমাই ধৰিব আৰু অঁ অঁ ঠিক আছে অঁ অঁ দিয়ক হ'ব দিয়ক